হেল্ল' অঁ কওক অঁ কি হৈছে মানে অঁ অঁ অঁ অঁ সেইটো হয় অঁ অঁ অঁ আজি মই মানে সেই ওলাই গৈছিলোঁ আহি এই সন্ধিয়া হ'ল তাৰপাছত আকৌ পানী নিদিলোঁৱেই অঁ অঁ সেইটো গম পাইছোঁ বাৰু পানীখিনিলৈ কথা অঁ অঁ অঁ গম পাইছোঁ সেইটো বুজিও পাইছোঁ বাৰু পানীখিনি নহ'লেচোন একো নহয় চবতে চোন পানীয়েই লাগে

সেইটো বাৰু গম পাইছোঁ

সেইটো বাৰু গম পাইছোঁ সেই তেতিয়াহ'লে চেষ্টাটো কৰিম মানে সোনকালে দিবলে এইটো দিব লাগিব বাৰু নহ'লে অসুবিধা হৈছে ন চবৰে অঁ সেইটো গম পাইছোঁ অঁ অঁ ঠাণ্ডা দিন এতিয়া হয় বাৰু পালে সোনকালে ভাল পায় আৰু পানী অঁ এদিন অঁ হ'ব দিয়ক অঁ অঁ অঁ